আমাৰ চহৰত ৰাস্তা পদূলিৰ যিটো অৱস্থা সেই অৱস্থাত আমাৰ কিছুমান দুখীয়া শ্ৰেণীৰ কাৰণে বহুত অসুবিধা হয় আৰু চৰকাৰী যিবোৰ গাড়ী দিয়ে সেই গাড়ীবোৰ ধৰি লওক অৱস্থা বেয়া হয় আমাৰ এতিয়া এইটোৰ ৰাস্তাত এইবোৰ গাড়ী চলাবলৈ আমাৰ ধৰি লওক কম দামী গাড়ী আমাৰ কোনো চলাবলৈ অসুবিধা হয় ইমান বেয়া ৰাস্তাত এইবোৰ গাড়ী চলাবলৈ দামী গাড়ী কাৰণে সুবিধাজনক হয় কম দামী কাৰণে অসুবিধা হয় সেইকাৰণে আমি ৰাস্তাটো ভালকৈ নিৰ্মাণ কৰি ধুনীয়াকৈ বনাই মেলি দিলে আমাৰ সুবিধা হয় এনেকুৱা ৰাস্তাত যিহেতু দুনীয়া দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে এখন গাড়ী লোৱাটো বহুত ডাঙৰ কথা কিন্তু গাড়ীখন নহ'লেও অসুবিধা হয় বেমাৰ আজাৰ পৰা ধৰি লওক মানুহৰ কাৰ কি কেতিয়া হয় কোনেও গম নাপায় সেইকাৰণে চব মানুহে দামী গাড়ী ল'বলৈ অসুবিধা হয় কম দামী গাড়ীখন যেনে তেনে লোৱা হয় লোৱা স্বত্বেও ৰাস্তা বেয়া হোৱা বাবে গাড়ীখন ইঠাইৰ পৰা ইঠাইলৈ যাবলৈ আমাৰ বহুত অসুবিধা হয় ইমান বেয়া ৰাস্তাত এখন গাড়ী চলাটো কোনো ডাঙৰ কোনো ভাল নহয়